ভাৰতৰ ভিতৰত লেণ্ডমাৰ্ক আৰু পৰ্যটনৰ আকৰ্ষণ বুলি ক'লে প্ৰায় আমাৰ অসমত মূল দ্বাৰ গুৱাহাটীত কামাখ্যা মন্দিৰ স্থাপত্য হৈছে আমাৰ সু গায়ক ভূপেন হাজৰিকা সেঁতু তাত বনাইছে দলং বনাইছে উমানন্দ মন্দিৰ আছে ব্ৰক্ষ্মপুত্ৰৰ মাজত যোৰহাটত তথা নগাঁৱত জিলাত এশিঙিয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে গিবন অভয়াৰণ্যত যোৰহাট জিলাত আছে তাত গিবনৰ বাবে বিভিন্ন ধৰণৰ পৰ্যটক তাত আহে শিৱসাগৰ জিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিৱদৌল দেৱীদৌল বিষ্ণুদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ তেওঁলোকে বনোৱা সেই সম্পদসমূহ চাবৰ বাবে আকৰ্ষণৰ বাবে পৰ্যটক সকল আকৰ্ষণৰ বাবে আহে আৰু বিশেষকৈ শিৱসাগৰ শিৱদৌলত ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ সুবিধা তাত মানে তাত বিভিন্ন ধৰণৰ সভা সমিতি বা ধৰ্মমূলক সভা তাত আলোচনা হয় বহুত দেশ বিদেশৰ মানুহ আহে বিশেষকৈ ফাগুৱা তিনিদিনীয়া ফাগুৱা উৎসৱ তাত পালন কৰা হয় সুপ সুপৰিকল্পিতভাৱে আৰু তাৰ দাঁতিতে এটা শিৱসাগৰ পুখুৰী আছে যিটো পুখুৰী সাগৰসদৃশ সদায় পানীৰে ভৰ্তি হৈ থাকে চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অৱস্থিত স্বৰ্গদেউ চুকাফাই

সেইটো স্থাপন কৰিছিল তেওঁলোকে তাত বাহৰ পাতিছিল